তিনি জানুৱাৰী দুহেজাৰ একৈছ বাৰ ডিচেম্বৰ দুহেজাৰ দুই ছয় জুন দুহেজাৰ সাত একৈছ মাৰ্চ ঊনৈছশ নব্বৈ পোন্ধৰ জুলাই দুহেজাৰ পাঁচ